মোৰ প্ৰথম স্মাৰ্টফোন আছিলে অ'প্প' আৰু যিহেতু মানে সদায় একেই যোগতো হৈ নাথাকে স্মাৰ্টফোনৰ টেকন'লজিও সদায় মানে বাঢ়ি বাঢ়ি গৈ আছে ইটোতকৈ সিটো চৰা হৈ গৈ আছে যথেষ্ট সলনি হৈছে যুগৰ লগত খাপ খাব পৰাকৈ স্মাৰ্টফোনৰ টেকন'লজিসমূহ সলনি হৈছে